হয় পঢ়িছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা বুঢ়ী আই সাধু কিতাপখনৰ কুকুৰীকণা চৰিত্ৰটোৱে মোৰ মনত আজিলৈকৈ সাজ বহুৱাই থৈছে সেই চৰিত্ৰটোত কুকুৰীকণা চৰিত্ৰটো যেনেদৰে উপস্থাপন কৰিছিলে তেওঁ লিখি তাত নহঁহা মানুহ চাগে পৃথিৱীত নোলাবয়ে য'ত জোঁৱায়েকে শহুৰেকৰ ঘৰলৈ গৈ যিখন বিলৈ সন্মুখীন হৈছিলে সেই কথাখিনি লক্ষ্মীনাথ বেজবৰুৱাদেৱে যেনেদৰে উপস্থাপন কৰিছিলে সেইখিনি আমি কোনেও পাহৰিব নোৱাৰোঁ আৰু আজিলৈকেও তেনেকুৱা সেই বিষয়টো লৈও লৈ আজিলৈকে তেনেকুৱা ভিডিঅ'বোৰ এতিয়া উপলব্ধ কুকুৰীকণা বুলি গতিকে সেইটো মোৰ বহুত ভাললগা বিষয় আৰু কুকুৰীকণা যিটো চৰিত্ৰ সেই চৰিত্ৰটো যেতিয়া কুকুৰীকণাই সন্ধিয়া হোৱাৰ লগে লগে এন্ধাৰত দেখি নেপায় গৰুৰ নেজত ধৰি ধৰি যায় সেই কথাটোৱে মোক বহুত হঁহুৱাইছিলে আৰু সেই কথাটো মোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ